হেল্ল' হয় বাইদেউ কওকচোন

বাইদেউ আপোনাক কোন কেনেকুৱা ধৰণৰ বস্তু লাগিবনো কি কি লাগিব

আপুনি পাল্লা চিষ্টেমত ল'ব নিশ্চয় হয় আমাৰ এতিয়া আপোনাৰ বন্ধাকবি চল্লিছ টকা কেজি হৈ আছে আপুনি কিমান কুইন্টল ল'ব আৰু কি কি ল'ব সেইখন আপুনি লিষ্টখন মোক হোৱাটচএপত দি দিব পাৰিব হয় হয় আমাক আমাৰ হোম ডেলিভাৰীৰ সুবিধা আছে বাৰু আমাৰ মানুহে আপোনাক দি দিব পাৰিব বস্তুখিনি

আপোনাক কি কি লাগিব আপুনি সেইটো ক'লে হ'ল প্ৰথমতে বন্ধাকবি আমাৰ কিলোতে চল্লিছ টকা হৈ আছে হয় আপোনাক বেগত আপোনাৰ পঞ্চাশ কেজি থাকে পঞ্চাশ কেজিত আপোনাৰ মই মিলাই দিম বাৰু আপোনাক আপোনাক থাৰ্টি ফাইভকে দিব পাৰিম কিলো আপোনাৰ তাত বিলাহী আপোনাৰ হাণ্ড্ৰেড মানে এশ টকা কেজি আৰু আলু টুৱেন্টি টকা আচ্ছা হয় মিলাই দিব পাৰিম বাৰু যদি আপোনাৰ আপোনাক কোন তাৰিখে লাগিব আপোনাক জনাব হয় আপোনাৰ ডেটটো মোক শুধিপিনে জনাব তাৰপিছত আপোনাক আপোনাৰ লোকেচনটো দি দিব মই দি দিব পাৰিম ঘৰত অ'কে অ'কে ধন্যবাদ